খেল অনুস্থিত কৰিবৰ কাৰণে অসমৰ বিভিন্ন ঠাইত বিশেষকে টাউন চহৰত ষ্টেডিয়াম আছে স্কুল কলেজত নিজাকৈ খেলপথাৰ আছে আৰু বিশেষকৈ গুৱাহাটীত কেইবাখনো ষ্টেডিয়াম আছে তাৰ ভিতৰতে পুৰণা নেহেৰু ষ্টেডিয়াম তাত খেলা হয় ফুটবল খেলা হয় ক্ৰিকেট খেলা হয় জৰ্জ ফিল্ড আছে লতাশিল খেলপথাৰ আছে বৰসজাই সৰুসজাই ষ্টেডিয়াম আছে বৰ্ষাপাৰা ষ্টেডিয়াম আছে খানাপাৰা এগ্ৰিকালছাৰ ইউনিভাৰ্চিটিৰ এখন খেলপথাৰ আছে মালিগাওঁ ৰেলৱে খেলপথাৰ আছে এনেকে বহুত খেলপথাৰত বিভিন্ন সময়ত খেলবোৰ অনুষ্ঠিত হয় আৰু সেইবিলাক খেল কোনো কোনো ফিল ষ্টেডিয়ামত আন্তৰাষ্ট্ৰীয় খেলাও হয় আৰু এনেকেই